অঁ দোকানী হয়নে এইটো অঁ কল আছে নেকি কিমানকৈ কম নহয়

আশী টকাকৈ হ'বনে হ'ব দিয়ক আশী টকাকৈ হ'ব এই আপুনি বেছিকৈ দাম কৈছে একদম মাৰ্কেট ঘূৰিয়ে থৈছোঁ কম নহয় তে ঠিক দাম কওক সেই নহ'ব ইমান বেছিকৈ কৈ আছে আপুনি এই নহয় লাষ্ট যাম মই নাইণ্টি ৰুপিছকৈ হ'বনে এই হ'ব হ'ব আপেল হ'ব

এই দামটো বেছি দেখোন কৈছে আপুনি দুশ টকাকৈ লৈ যাওঁ আমি বেছিকৈ ল'লো হয় কম নহয় এই দুশ পঞ্চলিছকৈ নহয় দাদা দুশ টকা ল'ব চিধা চিধি এই হ'ব দিয়ক আপুনি বেছিকৈ সব দাম বস্তু দাম বেছিয়ে হৈ আছে ঠিক দাম কওক দিয়ক দুই কিলো আপেল দি দিব অঁ পঠিয়াব পাৰিবনে অঁ হ'ব দিয়ক